অঁ দত্ত দা

অঁ ইস্কুল চিস্কুল শেষ হ'ল তাকে এতিয়া ঘৰৰ পৰা যাওঁ যাওঁ কৈ আছে নাহৰ পুখুৰী চাইডে গ'লে বেয়া নহয় নেকি জেগাডোখৰ বৰ ভাল হয়

অঁ নাহৰ পুখুৰী টাইপ

তাকে তাকে সেইটোৱে দুয়োযনে যামগৈ তাকে তাকে তাকে ঠিকে আছে দিয়ক